মই ভ্ৰমণ কৰি খুব ভাল পাওঁ আৰু বহুত জেগা তেনেকৈ মই ভ্ৰমণ মানে ভ্ৰমণ কৰিলোঁ ঘূৰিলোঁ লগৰ লগত হওক বা পৰিয়ালৰ লগত হওক তেনেকৈ বহুত জেগাত গ'লোঁ আৰু তেনেকৈয়ে কিছুমান অভিজ্ঞতা ক'বলৈ লৈছোঁ আমাৰ অসমৰ যিখিনি ঐতিহাসিক স্থান আছে বহুত তেনেকৈ কিছুমান জেগা আছে আমাৰ অসমৰ আৰু অসমৰ ভিতৰত বুলি ক'লে আমাৰ আমি যিখন ঠাইত থাকোঁ শিৱসাগৰত আৰু শিৱসাগৰত এনেকে বহুত কিছুমান ঐতিহাসিক স্থান আছে য'ত বহু দূৰ দূৰৰপৰা মানুহ কিছুমানে মানে চাবলৈ আহে সেই জেগাখিনি ফুৰিবলৈ আহে ফেমিলী লৈ আহে লগৰৰ লগত আহে তেনেকৈ মানে বহুত দূৰ দূৰৰপৰা মানুহ আহে যেনেকৈ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এনেকৈ কাজিৰঙা চিৰিয়াখানা তেনেকৈ বহুত কিছুমান জেগা আছে আমাৰ শিৱ অসমৰ ভিতৰত আৰু অসমৰ ভিতৰত বুলি ক'লে আমাৰ শিৱসাগৰতেই ঐতিহাসিক স্থান বুলি ক'লে আমাৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আছে য'ত নেকি বহুত দূৰ দূৰৰপৰা মানুহ আহে তেনেকৈ যোৱাবছৰ ময়ো গৈছিলোঁ মোৰ লগৰকেইজনৰ লগত ফুৰিবলৈ আৰু খুব ভাল লাগিলে ৰংঘৰ কাৰেংঘৰ ফুৰিলোঁ তলাতল ঘৰ ফুৰিলোঁ আৰু তেনেকৈ ফুৰিবলৈ ভাল পাওঁ বুলি ক'লে সাগৰ বহুত বেছি ভাল পাওঁ মই যিহেতু সাগৰ কিনাৰত বহুত নিজকে শান্তি মানে লাগে বহুত ভাল পাওঁ আৰু তো সেইকাৰণে সাগৰ ভাল পাওঁ পৰ্বতো ভাল পাওঁ ঘূৰিবলৈ পাহাৰ পৰ্বত আমাৰ আমি যিখন ঠাইত থাকোঁ আমাৰ আশে পাশে তেনেকৈ বহুত ধুনীয়া মানে পাহাৰ আছে তো যেতিয়া ৰাতিপুৱা শুই উঠি সেইফালে চাওঁ ন বহুত ধুনীয়া মানে ভিউ এটা দেখি পাওঁ আৰু সেইকাৰণে মনটো ভাল লাগে আৰু তাৰপিছত মন্দিৰ আছে আমাৰ ইয়াত বহুত মন্দিৰ আছে আমাৰ আমি যিখন ঠাইত থাকোঁ শিৱ মন্দিৰ আছে হনুমান মন্দিৰ আছে তাৰপিছত দুৰ্গা মন্দিৰ আছে আৰু তেনেকৈ বহুত মন্দিৰ আছে আমাৰ ইয়াত আৰু তাতে মানুহবোৰে পূজা অৰ্চনা কৰে দেখি ভাল লাগে আৰু তাৰপিছত ধৰ্মীয় স্থান বুলি ক'লে মই আমাৰ চাৰ্ছখন বহুত ভাল পাওঁ যদি কেতিয়াবা মনটো বেয়া লাগি থাকে বা দুখ লাগি থাকে তেনেহ'লে যদি চাৰ্ছত যাওঁ তেতিয়া বহুত নিজকে শান্তি ফিল কৰোঁ আৰু বহুত ভাল লাগে মোৰ মনটো আৰু যেতিয়া চাৰ্ছত আমি গীৰ্জা প্ৰাৰ্থনা কৰোঁ তেতিয়া বহুত ভাল লাগে মনটো যিমান ডাঙৰ দুখ হওক বা যিমান ডাঙৰ সমস্যা হওক সেই সকলোখিনি যেন মই পাহৰি গৈছোঁ তেনেকুৱা লাগে আৰু বহুত কিছুমান নজনা কথা শিকিবলৈ পাওঁ বহুত নিচিনা মানুহৰ লগত চা চিনাকি হওঁ তেওঁলোকে আহে আৰু ঈশ্বৰ বিষয়ক তেনেকৈ বহুত জ্ঞান তাত লাভ কৰিব পাৰোঁ আৰু যেনেকৈ মই লগৰ এজনৰ লগত তেনেকৈ মোৰ দুখ বা মোৰ কিছুমান কথা যদি শ্বেয়াৰ কৰোঁ তেনেহ'লে সেই লগৰজন যেনিবা বেলেগ বেলেগত মানে শ্বেয়াৰ কৰি দিব পাৰে কিন্তু যেতিয়া মই চাৰ্ছত যাওঁ নহয় তেতিয়া মই মোৰ মনৰ যিখিনি কথা আছে বা মোৰ মনত যিখিনি দুখ আছে বা মোৰ যদি কিবা এটা সমস্যা আছে কিবা অভাৱ আছে সেই সকলোখিনি মই চাৰ্ছত গৈ প্ৰাৰ্থনাৰে মানে ঈশ্বৰক জনাওঁ জনাওঁ যেতিয়া তেতিয়া মোৰ বহুত শান্তি লাভ কৰোঁ আৰু গীত হওক গান হওক নাচ হওক তেনেকৈ বহুত কিছুমান প্ৰগ্ৰামবিলাক আমাৰ হয় আমাৰ ল'ৰা ছোৱালীবিলাকৰ বেলেগে হয় য়ুথৰ কাৰণে বেলেগে প্ৰগ্ৰামবিলাক হয় তাৰপিছত ডাঙৰ মানুহবোৰৰ লগত আমি গোটেইখিনি মিলি একেলগে তেনেকৈ গীৰ্জা প্ৰাৰ্থনা কৰোঁ আৰু মনটো বহুত আনন্দ লাগে চাৰ্ছত গ'লে সেইকাৰণে মই চাৰ্ছ খুব ভাল পাওঁ আৰু যদি বাহিৰত থাকোঁ তেনেহ'লে বাহিৰা মানে পঢ়া শুনা যেতিয়া কৰোঁ বা স্কুল যাওঁতে তেতিয়া মই বাহিৰা জ্ঞান পাওঁ কিন্তু যেতিয়া মই চাৰ্ছত যাওঁ তেতিয়া মই ঐশ্বৰিক জ্ঞান যিখিনি মোৰ জীৱনৰ কাৰণে দৰকাৰী সেইখিনি মই পাওঁ আৰু ঈশ্বৰৰ প্ৰতি যিটো মোৰ বিশ্বাস মানে সেইটো বাঢ়ি যায় আৰু তো সেইকাৰণে মই চাৰ্ছত খুব ভাল পাওঁ আৰু আমাৰ ইয়াতে দুখন চাৰ্ছ আছে আমাৰ আমি যিখন ঠাইত থাকোঁ তাত দুখন চাৰ্ছ আছে এটা চি আৰ চি চাৰ্ছ এটা ব্যেপ্টিছ চাৰ্ছ মই ব্যেপ্তিছ চাৰ্ছত যাওঁ আৰু তাত পাষ্টাৰ থাকে ডিকমসকল মানে ডিকঞ্চ থাকে তাৰপিছত য়ুথ লিডাৰবিলাক থাকে তাৰপিছত চানদে স্কুল লিডাৰবিলাক থাকে চানদে স্কুল যিখিনি চানদে স্কুল বুলি ক'লে তাত সৰু সৰু ল'ৰা ছোৱালীখিনিক গান নাচ এইবোৰ শিকোৱা হয় আৰু কেনেকৈ তেওঁবিলাকে মানে ঈশ্বৰৰ প্ৰতি ভয় ভক্তি ৰাখিব বা কেনেকৈ তেওঁবিলাকে নিজৰ আত্মিক জীৱনটো ঠিক কৰিব বা কেনেকৈ তেওঁবিলাকে নিজকে মানে ঠিক কৰিব পাৰিব সেইখিনি তেওঁবিলাকক শিকোৱা হয় পঢ়া শুনা শিকোৱা হয় সেইকাৰণে খুব ভাল লাগে তাৰপিছত তাৰপিছত এনেকৈ ভ্ৰমণ বুলি ক'লে মই আত্মীয়ৰ ঘৰবিলাকত যাবলৈ ভাল পাওঁ যেনেকৈ মোৰ পৰিয়ালা আছে দূৰ দূৰণিত তেওঁবিলাকৰ ঘৰলৈ মই গৈ ভাল পাওঁ বছৰেকৰ মূৰত যেতিয়া মই পৰিয়ালৰ পৰিয়ালৰ ঘৰবিলাকত যেতিয়া যাওঁ তেতিয়া তেওঁবিলাকে খুব মৰম কৰে আৰু বিশেষকৈ মোৰ মামা মামাঘৰ গৈ মই খুব ভাল পাওঁ মামাঘৰ গ'লে মানে তেওঁবিলাকে খুব মৰম কৰে আৰু ভাল লাগে তাত থাকি বহুত ডাঙৰ পৰিয়াল আছে যেতিয়া তো তাত আমি গ'লে মানে তেওঁবিলাকেও খুব ভাল পায় আৰু বছৰত মই মামাঘৰলৈ যাওঁৱে মানে তাত গ'লে মানে যি মন যায় তাকে কৰোঁ আৰু খেলা ধূলা হওক বা ফুৰা হওক বা মামাহঁতৰ লগতে টাইম স্পেণ কৰা হওক সেই সকলোখিনি কৰি মই খুব ভাল পাওঁ আৰু তেনেকৈ পেহীঘৰ গৈয়ো খুব ভাল পাওঁ তেওঁবিলাকেও খুব ভাল পায় আমি গ'লে মানে আৰু বহুত মৰম কৰে তেনেকৈ আৰু বহুত আত্মীয় তেনেকৈ পৰিয়ালবিলাক আছে এইবিলাকৰ ঘৰত গৈ মই খুব ভাল পাওঁ আৰু দূৰ দূৰ জেগাবোৰত গৈ ভাল পাওঁ দূৰ দূৰ জেগাবোৰত যেতিয়া যাওঁ তেতিয়া বেলেগ বেলেগ মানুহৰ লগত চা চিনাকি হওঁ বেলেগ পৰিৱেশ এটা পাওঁ আৰু তেনেকৈ মানে ভাল লাগে আৰু নতুন নতুন জেগা ফুৰিবলৈ ভাল পাওঁ নতুন মানুহৰ লগত চিনাকি হ'বলৈ পাওঁ ভাল পাওঁ নতুন কালচাৰৰ কিছুমান হেৰিবিলাক ভাল লাগে তেনেকুৱাই আৰু মই ভ্ৰমণ কৰি খুব ভাল পাওঁ